হয় মই উপাৰ্জন উলিয়াবলৈ বহুতো ব্যৱস্থা মই উপায় অৱলম্বন কৰোঁ মোৰ জাৰ্চি গৰুৰ এখন সৰু ফাৰ্ম আছে মই সেই গৰুখিনিৰ কাৰণে গৰু আনো গৰু কিনি আনো আৰু তেওঁলোকক মই গৰু কিনি আনি ভালদৰে মই তেওঁলোকক যতন লওঁ ধুনীয়াকৈ খেৰ খোৱাওঁ খেৰ খোৱাই তাৰপৰা তেওঁলোকে যি গৰুৰ যি মানে তাৰ গোবৰ গোবৰখিনি মই ভালদৰে এটা গাঁতত পুতি থৈ এটা গাঁতত থৈকেনে সেই গোবাৰখিনি যেতিয়া শুকাই যায় সেই গোবৰখিনিৰপৰা মই উপাৰ্জন কৰিব পাৰোঁ গৰুৰপৰা আচলতে বহুত বহুত উপায়েৰে উপাৰ্জন কৰিব পাৰোঁ গৰু যেতিয়া আমাৰ পোৱালী দিয়ে পোৱালী ডাঙৰ হয় আমি গৰুৰ গাখীৰ বিকিকেনে গৰু পৰা আমি গাখীৰৰপৰা আমি উৎপাদন কৰোঁ আৰু সেই গাখীৰৰপৰা আমি পনীৰ বনাওঁ পনীৰ বিকিকেনিও আমি উপাৰ্জন কৰোঁ গাখীৰৰ পৰা মাখন আমি উৎপাদন মাখন আমি উলিয়াওঁ মাখন উলিয়াই এনেকৈ আমি উপাৰ্জন কৰিব পাৰোঁ বিভিন্ন উপায় আছে আমি বহুত ধৰণে আমি উপাৰ্জন কৰিব পাৰোঁ মোৰ গৰু মোৰ গৰু আছিলে প্ৰায় ছজনীমান জাৰ্চি গৰু আছিলে আৰু মই প্ৰায় এবাৰ মোৰ চাৰিজনীমানে বৰ্তমান মোৰ চাৰিজনীমানে গাখীৰ দি আছিলে আৰু প্ৰায় এজনী গড়ে এজনীয়ে প্ৰায় ছয় লিটাৰমানকৈ গাখীৰ দিয়ে আৰু বৰ্তমান গাখীৰৰ মূল্য যথেষ্ট হৈছে আমি প্ৰায় ষাঠি টকা মূল্যত গাখীৰ বিক্ৰী কৰোঁ এনেকৈও আমাৰ

প্ৰায় পঁচিছ ত্ৰিছ লিটাৰ গাখীৰ আমাৰ দৈনিক আহে আৰু সেইখিনি গাখীৰ বিকিকেনিও আমি যথেষ্ট উপাৰ্জন কৰিব পাৰোঁ লগতে আমি গোবৰখিনিও এতিয়া গোবৰো বহুত মূল্য আছে গোবৰ আচলতে কিছুমান খেতিয়ক আছে আমাৰ ইয়াতে আমাৰ ধৰক ভালেকিছুমান খেতিয়ক আছে তেওঁলোকেতো গোবৰ আমাৰ ইয়াত ইমানেই ডিমাণ্ড আছে গোবৰ তেওঁলোকে আমাৰ যেতিয়া শুকান দিন আহে গোবৰ বিচাৰি তেওঁলোকে আমাৰ ইয়াত হাবাথুৰি খাই থাকেহি আমি সেই গোবৰ গাড়ী হিচাপত আপোনাৰ গাড়ী হিচাপত বিক্ৰী কৰোঁ আপোনাৰ এখন আপোনাৰ এক ব'লেৰ' গাড়ীত যদি আমি বিক্ৰী কৰোঁ প্ৰায় দুহেজাৰ পঁচিছশ টকা আমি পাওঁ সিমানখিনি দামত বিক্ৰী কৰা হয় তো এইদৰে আমি বহুতখিনি উপায়েৰে আমি গৰুৰপৰা হেৰি কৰিব পাৰোঁ মোৰ ছাগলীও আছে ছাগলীৰপৰাও আমি উপাৰ্জন কৰিব পাৰোঁ ছাগলী আচলতে ছাগলী পোৱালী যেতিয়া আমাৰ হেৰি হয় ছাগলী এটা ভাল হয় কি তেওঁলোকে প্ৰায় ছয়মাহৰ সাত মাহৰ মূৰে মূৰে পোৱালী জন্ম কৰে সন্তান জন্ম দিয়ে আৰু সেই পোৱালীখিনি যেতিয়া ডাঙৰ হয় পাঠা ছাগলীবোৰ আমি খাচী কৰি লওঁ আৰু খাচী ছাগলীটো এতিয়া বৰ্তমান বহুত মূল্য আছে এক কিলো প্ৰায় মাংস যদি বিকো ছাগলী মাংস আপোনাৰ ছশৰ পৰা সাতশ টকা পৰ্যন্ত দাম আছে তো ছাগলী মাংসৰপৰাও আমাৰ বহুতখিনি চাহিদা আছে আমাৰ অসমত তো এইখিনিৰপৰা আমি যথেষ্ট উপকৃত হ'ব পাৰোঁ মাংস বিক্ৰী কৰি তো তেনেদৰে মইতো বহুতখিনি লাভাম্বিত হৈছোঁ এইখিনি আৰু লগতে মোৰ কুকুৰাও আছে কুকুৰা আছে আপোনাৰ হাঁহ আছে এতিয়াতো আপোনাৰ এজনী হাঁহ যদি বিকো হাঁহৰ পৰাতো কণী পাওঁ কণিখিনিৰপৰা তো আপোনাৰ এটা কণীৰ মূল্য বৰ্তমান সময়ত দহ টকা আৰু আপোনাৰ হাঁহৰ এটা যদি মতা হাঁহ বিক্ৰী কৰোঁ বিহুৰ সময়ত যদি বিক্ৰী কৰিব পাৰোঁ আপোনাৰ মাঘৰ বিহুৰ সময়ৰ আগে আগে যদি বিক্ৰী কৰিব পাৰোঁ এটা মতা হাঁহৰ দাম ছশ টকাৰপৰা সাতশ টকা পৰ্যন্ত পোৱা যায় লগতে সেইখিনিতো মোৰ আমি মই বহুতখিনি লাভাম্বিত হৈছোঁ কুকুৰাও তেনেকৈ বহুত মূল্য আছে বৰ্তমান সময়ত কুকুৰা এটা কুকুৰাৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় আমি গাঁৱতে বিক্ৰী কৰোঁ চাৰিশ পঞ্চাছ টকা পৰ্যন্ত দৰত বিক্ৰী কৰোঁ ভালেখিনি উপাৰ্জন হয় গোটেইখিনি মিলাই মোৰ এই সৰু ঘৰখন ধুনীয়াকৈ চলি আছে এনেদৰেই আৰু